বিভিন্ন ব্ৰেণ্ডৰ ট্ৰেক্টৰ মহিন্দ্ৰা আছে চনালিকা আৰু স্বৰাজ তাৰ ভিতৰত স্বৰাজ ট্ৰেক্টৰখন খুবেই উন্নত আৰু এই ট্ৰেক্টৰসমূহ মানে হাল বোৱা তাৰপিছতে মৰণা মৰা আৰু ধান কঢ়িওৱা ধান মৰা এইবিলাক কামত খুবেই আহে আৰু এইটো আজিকালি ট্ৰেক্টৰবিলাক যাতায়তৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি আৰু যিহেতু আগতে মানুহে হাল গৰুৰে হাল বাইছিলে আৰু বহুত সময় লাগিছিলে কিন্তু ট্ৰেক্টৰেৰে এতিয়া মানে যেতিয়া মৰণা বা হাল মৰা হয় খুবেই কম সময়ৰ ভিতৰত সেয়া হৈ যায় আৰু টাইমৰো সময়ো খুব মানে ৰেহাই হয় আৰু তেনেকে